আজিকালি মানুহৰ ঘৰত জীৱ জন্তু গৰু গাই একেবাৰে কমি গৈছে এইটো কিহৰ জহত হৈছে মানুহক সময়ৰ জহত হৈছে সময় নাইকিয়া ল'ৰা ছোৱালীবোৰ বাহিৰলৈ ওলাই যাবলৈ ল'লে চাকৰি বাকৰি নাইকিয়াবোৰে মানুহৰ ল'ৰা ছোৱালীয়ে হাজিৰা চাজিয়া কৰিবলৈ যায় মোৰ ঘৰতে সময় নাই ল'ৰা থাকিলেও সময় নাই বাহিৰলৈ উলাই গৈছে কোনে পুহিব সেইকাৰণে গৰু গাই ছাগলী তাগলী চব বেছি খুচি দিবলগীয়া হৈছে চাবলৈ নাই আজিকালিতো অকণমান আগৰ যুগ নাই যেন আৰু পোহৰতোহে লাগে মানুহৰ পোহৰ হ'ব লাগে ঘৰ দুৱাৰ হ'ব লাগে ভালকৈ পিন্ধিব লাগে ল'ৰা ছোৱালীয়ে আজিকালি গৰু গাই এইবোৰ নোপোহে নহয় আৰু মানুহজনো আজিকালি বেমাৰ কুমাৰ হ'বলৈ লৈছে গৰু গাই কিমান প্ৰতিপাল কৰিব সেইকাৰণে মানুহৰ প্ৰতি ঘৰে তেনেকৈ কমি কমি গৈ আছে অকল মোৰ ঘৰতে নহয় প্ৰতি ঘৰতে সেইকাৰণে আজিকালি গৰু ছাগলী একেবাৰে কমি গ'ল নায়েই মানুহৰ ঘৰত একেবাৰে কমিয়েই গ'ল খালী পুহিবলৈ মানুহ নাই সময়ৰ জহত হৈছে তেনেকুৱা ল'ৰা ছোৱালীয়ে গৰু ছাগলীকে চাবনে নাই ধন ঘটিবলৈকে যাব চাকৰি কৰাবোৰে কৰি খাব নথকাবোৰেতো এপইচা ঘটিবলৈ যাব লাগিব আকৌ গৰু ছাগলীয়ে তেহেঁতে ক'ত লাগি থাকিবলৈ সময় পাব মাইকী মানুহেনো ক'ৰপৰা ঘাঁহ কাটিব সেইকাৰণে বেছি দিবলগীয়া হৈছে সেইকাৰণে কমি গৈছে